অ' বিজয় এই আমাৰ ঘৰত কিবা অনুষ্ঠান এটা পাতিব খুজিছোঁ তাৰ কাৰণে অলমান বস্তু লাগিব বাৰু কি কি বস্তু আছে তোৰ তাত অ' সেই দাইল লাগিব চাউল লাগিব বুট মগু ডিচপ'জেল ডিছ বাতি আদি কৰি অনেকখিনি বস্তুৱেই লাগিব তোৰ ওচৰলৈ যাম বাৰু তই কিবকিবি কৰি পেলাই যোগাৰ কৰি ৰাখিবি মই আগতীয়াকৈ জনাই থৈছোঁ হয় নাম এষাৰ পাতিছোঁ আৰু কেইজনমান ভকত বেছি ভকত নহয় বিছ পঁচিছজন মান হ'ব গতিকে তই মই দিয়া লিষ্টখন ভালকৈ বনাই থ'বি বুট পাঁচ কে জি মগু ছয় কে জি ডিচপ'জেল গ্লাছ এশ ডিচপ'জেল ঠাল এশ আৰু ডিচপ'জেল বাতি এশ কি কয় যোগান দিবি লগতে ভাল মিঠাতেল আছে নেকি মিঠাতেলৰ দাম কেনেকুৱা বাৰু ভাল মিঠাতেল পাঁচ লিটাৰমান দি দিবি আৰু তোৰ এইবোৰ বাচন বৰ্তন কিবা ভাড়ালৈ দিয় নেকি এইবোৰ ৰন্ধা মেলা কৰিবৰ কাৰণে লাগে ৰন্ধা বঢ়া কৰিব কাৰণে লাগে গতিকে অঁ আছে যদি পঠিয়াই দিবিচোন আৰু কি দাম ল'ৱ সেইটো সোনকালে জনাবি বাৰু ঠিক আছে তই আৰু তোলৈ তোকো নিমন্ত্ৰণ জনাইছোঁ তই আহিবি সকামলৈ দেই কাইলৈ হ'ব বাৰু হ'ব ধন্যবাদ